আপোনাৰ অঞ্চলত বা ওচৰত কিছুমান ব্যক্তিগত চিকিৎসালয় আছে সেই চিকিৎসালয়বোৰত উপলব্ধতা আৰু সামৰ্থ্যৰ ক্ষেত্ৰত আপুনি সন্মুখীন হোৱা কিছুমান অসুবিধা কি এই ক্ষেত্ৰত মই ক'ম আমাৰ অঞ্চলত কেইবাখনো ব্যক্তিগত চিকিৎসালয় আছে এই চিকিৎসালয়বোৰত উপলব্ধতা আৰু সামৰ্থ্যৰ ক্ষেত্ৰত আমি বহুখিনি সন্মুখীন হওঁ আমি অসুবিধাৰ সন্মুখীন হওঁ ইয়াত মানুহ এজন পটককৈ কিবা এটা অসুবিধা হ'লে মানুহ এগৰাকী ডেলিভাৰী হৈ গ'লে বা ক'ৰবাত এ পটককৈ ভৰিটো ভাগিলে কাৰোবাৰ পটককৈ এক্সিডেণ্ট দুৰ্ঘটনা এটা হ'লে মানে তাত পটককৈ সোমোৱাই দিয়েগৈ সোমোৱাই দিয়াৰ পিছত তেখেতলোকে একদম জটিলতা সময়লৈকে ৰাখি থৈ দিয়ে তাৰপিছত তেখেতলোকে নোৱাৰে লাষ্টত হাত দাঙি দিয়ে তেতিয়া দুখীয়া মানুহ হ'লেতো ইয়াতে যায়েগৈ দেহা এৰিবলগীয়া হয় অলপ আৰ্থিকভাৱে টনকিয়াল হ'লে মানে যেনে তেনে নিয়ে ৰাস্তাতে ঢুকাই যায় কিন্তু আমাৰ তেনেকুৱাখিনি অসুবিধা আমাৰ অঞ্চলত থকা আমাৰ ওচৰত থকা এই চিকিৎসালয় কেইখনে সেইটো অসুবিধা আমাৰ ৰাইজক দি আছে আজি এতিয়াই নহয় বহুত দিনৰ পৰা কিন্তু এইখিনি সচেতন আমি হ'ব লাগে আমি সেইখিনি সচেতন নহ'লে আমি বহু বিপদত পৰা আমাৰ এই স্থল আছে সেয়েহে ওচৰত থকা প্ৰত্যেকক কৈছোঁ এই যোগেদি নিজৰ নিজৰ ওচৰত থকা চি ব্যক্তিগত চিকিৎসালয়বিলাকক মানে উন্নত পৰ্যায়লৈ নিবৰ কাৰণে ওচৰৰ জনসাধাৰণ আছে ধুনীয়া ধুনীয়া সমিতি গঠন কৰি ল'ব লাগে তেখেতলোকক কৰ্তৃপক্ষক যে চিকিৎসালয় কৰ্তৃপক্ষক অলপ উপদেশ এডভাইচ দিলে আমি ভাল পাম বুলি ভাবি পিনি এইটোকে কৈছোঁ